বীমা কভাৰেজত মই সুখী আমাৰ অঞ্চলৰ চিকিৎসালয়ত বীমাৰ প্ৰক্ৰিয়াটো চিকিৎসাৰ কৰ্তৃপক্ষসকলেই এইটো চোৱা চিতা কৰি আহিছে প্ৰক্ৰিয়াটো সুচল আৰু আমাৰ এই প্ৰক্ৰিয়াটোত যে চৰকাৰৰ আঁচনিসমূহ ইয়াত ব্যৱহাৰ কৰা হয় চৰকাৰে উলিওৱা আয়ুস্মান কাৰ্ডৰ সহায়ত সৰু সৰু বেমাৰসমূহ ফাৰ্মাছীত ৰেহাই পাবৰ কাৰণে ব্যৱহাৰ কৰা হয় আৰু অটল অমৃত যোজনাৰ কাৰ্ডখন কিছুমান ডাঙৰ বেমাৰত ব্যৱহাৰ কৰা হয় যেনে কৰ্কট ৰোগ হৃদৰোগ জুইয়ে পোৰা এনেধৰণৰ বেমাৰসমূহত ৰেহাই পায় এই বেমাৰসমূহ বাহিৰত গৈ দেখুওৱাবলৈ হ'লেও কাৰ্ডখন যদি আমাৰ ফাৰ্মাচীত বা হাস্পতালত জমা দিয়া হয় তেতিয়া সেই কাৰ্ডখনৰ জৰিয়তে ৰোগীজনে যে বহুতো ৰেহাই পায়